ঐ ক' এই ঘৰতে ৰ'ব তই

পাৰ্কত কোনখন ছিলড্ৰেন পাৰ্কত ওম যাব পাৰি কালি কালি বন্ধ আছে যাব পাৰি আমি দুজন যাবি নেকি অ মোৰো দুজনমান আছে সিহঁতকে লগ ধৰোঁ নেকি ইয়াতে গাঁৱৰে এই আমাৰ আমাৰ কাষতে যে মোৰ লগতে যে যাই থাকে সিহঁতকো লৈ যাওঁ নেকি গোটেইকেইটা গ'লে ভাল হ'ব কিবা এটা বহুত দিন একো বাহিৰত খোৱাও নাই খাই ল'ম কিবা এটা ভাল কৰি যাওঁ ভালো লাগিব অলপমান এইকেইদিন ঘৰতে আছোঁ নহয় ডিউটিত যাই আছোঁ একদম মানে ভালো লাগি থকা নাই যালে অলপ ভাল লাগিব

তিনিজনমান চাৰিজনমান হ'লে বেছিকৈ হ'লে বেলেগ গাড়ী এখন লৈ ল'ম অ ময়ো ভাবি আছিলোঁ কিন্তু ময়ো ভাবি আছিলোঁ তই কোৱা কাৰণে ভালে হ'ল আৰু কালিৰ পৰা মাথাটো বিষ মই ভাবিছোঁ তাতে ওলাই গ'লে কিবা খালে তো মই ঘৰতে আছোঁ বাহিৰত খোৱাও নাই গ'লে মানে ভাল লাগিব তাকে তই চাই ল' সুধি ল' গোটেইকেইটাকে আমি দুটাইতো অকলে গোটেইকেইটা চাই ল' কি বা কয় ওম দে ঠিক আছে দে